সকলো মানুহে একেলগে উদযাপন কৰা আমাৰ ইয়াত ধৰ্মীয় অনুষ্ঠান হ'ল দুৰ্গা পূজা সচৰাচৰ আমাৰ ইয়াতে পদ্মাথান দেৱালয় বুলি ঠাই অকণ আছে তাত সকলোৱে আমি মিলিজুলি আমাৰ ইয়াতে উদযাপন কৰা হয় আমাৰ ইয়াতে বিভিন্ন ধৰ্মৰ মানুহ আছে কোচ কলিতা নাথ সম্প্ৰদায়ৰ মানুহ আমাৰ শৰ্মা সম্প্ৰদায়ৰ মানুহ বিভিন্ন জাতিৰ মানুহ লগ একেলগে লগ লাগি আমি দুৰ্গা পূজা অনুষ্ঠান কৰা হয় এই উৎযাপন দুৰ্গা পূজাৰ স্থলীত আমাৰ পশ্চিম দৰঙৰ ভিতৰত বহুখিনি মানুহেই ইয়াত উদযাপন কৰা হয় বলি বিধান কোনো দিয়া নহয় এই থানখনত আৰু পূজা বিভিন্ন পূজা আছে যেনে লক্ষী পূজা কালি পূজা সৰস্বতী পূজা এই পূজাবিলাকো আমাৰ ইয়াতে গাঁৱে ভূয়ে কৰে আমাৰ সৰস্বতী পূজা সচৰাচৰ স্কুলত আমি ল'ৰালীকালৰপৰা পঢ়ি থকাৰ অৱস্থাত একেলগে সৰস্বতী পূজা পালন কৰিছিলোঁ সেই সৰস্বতী পূজা পালন কৰাৰ দিনকেইটা অতি আমোদজনক আছিলে সেই দিনবোৰ আজি মনত পৰিলে বহুত দুখ লাগে আৰু সেই ল'ৰালীকাললৈ ঘূৰি যাবৰ কাৰণে খুব মন যায় তেতিয়াৰ লগ বন্ধুবিলাক আজি দেখা পালে ভাল লাগে কেতিয়াবা দুখ লাগে কাৰণ একেলগে পঢ়া কিছুমান লগ বন্ধু আজি দেশ বিদেশত চাকৰি কৰি আছে তাৰকাৰণে ভালো লাগে এনেকৈয়ে আমাৰ ধৰ্মীয় অনুষ্ঠান বিলাক সামাজিকভাৱে অনুষ্ঠান কৰা হয়